অঁ অঁ অঁ ভাল অঁ আছে ভালে অঁ কচোন

হয় নেকি অঁ অঁ অঁ কোন কোন যাব

অঁ অঁ অঁ হ'ব দে মই বাৰু খবৰ দিম যাওঁ নে নাযাওঁ অঁ মই বাৰু খবৰ দিম দে হেৰি কোন যাব বুলি কৈছিল কোনদিনা যাম বুলি কৈছি

অঁ আকৌ হেৰি বাকী যোগাৰ খাৱা খাৱা লোৱা এইবিলাক

অঁ আৰু খিচাৰীৰ লগত অঁ হেৰি কি বুলি কয় চাহ পানী এইগিলা অঁ যাৱাৰ কথা বাৰু হ'ল আকৌ গাড়ী চাড়ী অঁ অঁ ধৰা আকৌ বিশজন মান মানুহ হওঁতে অলপ ডাঙাৰ গাড়ীয়ে ধৰবা লাগবো আকৌ সেই হিচাপে পইচাটোৰ কথাও জানবা লাগবো না অঁ অঁ আকৌ চবে সেনকে লগ ধৰাৰ লগে লগে সুধবোয়ে নহয় কেনকে যা কি কৰা কিমানকে পইচা পইচাটোহে আগত আকৌ হয় অঁ অঁ এনেই যাৱা যাৱা হৈয়ে আছোঁ বাৰু যাম বুলিয়ে ক'লো কিন্তু আগতে চব কথাখিনি শুনি ল'লি ভাল আৰু পইচ পাতি পইচা পাতি কিমানকে পৰে এইবিলাক কথা অঁ গাড়ী ধৰাৰ পিছত অঁ

অঁ হ'ব দে মই কম সুধি চাম বাৰু সুধি বাৰু মই খবৰটো দিম কোন কোন যায় অঁ অঁ এই আমাৰো ভাল লাগে সেনকে যাবা পাৰলি চবৰে সেয়ে চবে কৈ আছে যাম বুলি অঁ ক'ম দে অঁ অঁ ক'ম দে মই খবৰটো বাৰু দিম অঁ অঁ আগে বজাৰখিনি কৰি লৈ পেলাই পিছত হিচাপটো কৰি পেলাই পইচাটো তুলিলেই হ'ল লিষ্ট মতে লিষ্টখান আগে কৰি ল'বা লাগবো অঁ লিষ্টখান আগে বনাই ল'বা লাগবো তাৰপিছত দাম বস্তুৰ দাম গিলা আক তাক সুধি লৈ পেলাই তেতিয়া হ'লি সহজ হ'ব আমাৰ পইচাটো তোলাত আৰু কাৰো আপত্তিও নাথকেই পইচা কিমানকে পৰবো কি কৰবো চবৰে সেয়ে এনে দুখীয়া মানুহ অঁ দে হ'ব দে পিছে